আমাৰ অঞ্চলত পশু চিকিৎসক আছে তেওঁ আমাৰ স্বাস্থ্যৱান জন্তুবিলাক ভালকৈ ৰাখিবৰ কাৰণে স্বাস্থ্যপাতি ভালকৈ ৰাখিবৰ কাৰণে তেওঁ বহুত পৰামৰ্শ দিয়ে আমাক

তেওঁ কিছুমান দৰৱ পাতিও দিয়ে আৰু বিশেষকৈ জন জন্তুবিলাক সৰু পোৱালী হৈ থাকোঁতে কিছুমান পৰামৰ্শ দিয়ে যে তেওঁ নিমখটো কম খোৱাবলৈ কয় আৰু কুকুৰবিলাকক বিশেষকৈ নিমখ কম খোৱাবলৈ কয় বইল খোৱাবলৈ কয় আৰু গা ধুৱাবলৈ পৰামৰ্শ দিয়ে যদিও তেওঁ গৰমতহে গা ধুৱাবলৈ কয় ৰ'দ দিলে মানে ঠাণ্ডাত ধুৱাবলৈ মানা কৰে আৰু তেওঁলোকে আৰু হেৰি কৰা খেলিবলৈ খুব হেৰি কৰিবলৈ কয় খেলাবলৈ কয় আৰু গাত ওকণি থকা দৰৱ ওকণি নাথাকিবলৈ দৰৱ পাতি দিয়ে সেইবিলাক মাজে মাজে স্কীণৰ তাহাঁতৰ স্কীণটো বেমাৰটো খুব কম বেছিকৈ হয় সেইবিলাক নহ'বৰ কাৰণেও পাউডাৰ কিছুমান দিয়ে আৰু জীৱ জীৱ জন্তুৰ স্বাস্থ্যৰ নামত খৰচ

দহ হাজাৰমান খৰচ হয় বেজী দিয়া হয় ভেকচিন দিয়া হয় কুকুৰক এই ভেকচিনটো আমাৰ বিশেষকৈ নিজৰ ঘৰৰ কুকুৰ পোৱালী এটা আছে সেইটো যোৱা মাহত লৈ আহিছোঁ ডক্টৰৰ ওচৰৰ পৰা যথেষ্টখিনি টকা খৰচ হৈছে ভেকচিন দিয়া হৈছে ভিটামিনো দিয়া হৈছে সেয়ে মই এনেকেই প্ৰতিপালন কৰোঁ জীৱ জন্তুক